অঁ কোন বাৰু অঁ বহুত মূৰতচোন ভালনে মই হেৰি আকৌ বুলেন ভাল ন তোৰ অঁ ভালেই অঁ কি কৰি আছ এতিয়া হয়নি ভাল আৰু ঘৰত চবৰে হয় নি অঁ ফুৰিবলে আহিলি অঁ এতিয়া কেনেকুৱা খবৰ তাৰপিছত মানুহজন ভালে নহয় মই এই ঘৰত অলপ কাম কৰি আছিলোঁ ল'ৰাকেইটা অকমান চাই আছিলোঁ বৰ বৰ দুষ্ট নহয় কাজিয়া লাগি থাকে ওচৰত থাকিবই লাগে ল'ৰা এটা ছোৱালী এজনী এই ল'ৰাটো ফাইভত পাইছে ছোৱালীজনী স্কুল গৈছে ডাঙৰ হ'ল অঁ মানুহজন এতিয়া ঘৰতে আছেনে ওলাই গৈছে তেওঁ অঁ তেওঁ চাকৰি নে বিজনেছ কৰে অঁ বিজনেচটোৱে ভাল হয় বাৰু সেইটো কথা হয় চাকৰি দিছে ঠিক আছে নহয় হয় নহয় বাৰু মানে এই ফোনটো পাই পিনি মানে ভালেই লাগিছে বাৰু দে এতিয়া কিবা পাতিছে নহয় কলেজত অঁ যাবি নাই আগত আগৰ পঢ়া ল'ৰা ছোৱালীবিলাকক লগ পাম অ ভাল লাগিব কাৰ কিমান আগবাঢ়িছে সংসাৰ নহয় জানোঁ মানুহজনী আছে ঘৰতে এই মানে ঘৰৰ গৃহিনী আকৌ মই এতিয়া এই ঘৰতে মানে বোৱা কটা এনেকুৱাবিলাক অঁ তাঁতা শাল দুখনমান নিজেই অকণমান হেৰি কৰি আছোঁ আৰু ন মুগা কাপোৰ মেখেলা ৰিহা এই মুগা কাপোৰে লগাওঁ বেছিকে অঁ আহিবি আহিবি মানুহজনকো লৈ আনিবি ভাত খোৱাকে আহিবি কিন্তু দেই অঁ এই ডিজাইন দিলেও পায় ফটো ফটো মাৰি দিলেই হ'ল অঁ ফটো মাৰি দিলেই মানে চব পাই যায় সেই মতে বনাই দিব পাৰোঁ যেনেকুৱা লাগে

অঁ সেই কয় এই ইমান দিনৰ মূৰত লগ পালি এতিয়া আহিবি কলেজতে লগ পাম এদিন দেই আমি গোটেইখনে পাতিম কথা অঁ হয়নি অঁ মোক অঁ মোক আকৌ হেই গাড়ীখন বৰ দামী গাড়ী নহয় ল'ব পৰা নাই দামী গাড়ী অঁ ন এতিয়া আকৌ লগৰখনে চবেই ভাল ভাল গাড়ী লৈ যাব হয় ন বাৰু অঁ অঁ এতিয়া অ এতিয়া ঘৰত শাহু চাহু আছে নাই শহুৰ শাহু অঁ অঁ তাৰপা আৰু অঁ অঁ ভালেই হৈছে সংসাৰখন ভালেই চাহ খালোঁ এই ভাতটো খাব হ'ব এতিয়া অলপ আকৌ গাঁৱৰ মানুহ নহয় আকৌ সোনকালে অঁ হয় আমাৰ ঘৰলে এদিন আহিবি নহলে এদিন এপাক মাৰিবি অঁ তাই ল'লে বাৰু কাপোৰ কেইখনমান

অঁ

অঁ কেইটা বজাত যাম অঁ তেতিয়া ভাল হ'ব আৰু গোটেইখন লগ পাম ভাল লাগিব দেই বহুদিনৰ মূৰত লগ পালোঁ অঁ ঠিক আছে দে হ'ব